গ্ৰাম্য় অঞ্চল আৰু নগৰীয়া অঞ্চলৰ খেলৰ বিষয়ে ক'ব গ'লে বহুত ধৰণৰে পাৰ্থক্য আছে মই আজি তাৰ বিষয়ে অলপমান ক'বলৈ খুজিছোঁ আপোনালোকক আপুনি অলপ ভালদৰে শুনিব মই আপোনালোকক এয়ে ক'ব খুজিছোঁ যে গ্ৰাম্য অঞ্চলত খেলবোৰ অলপমান বেলেগ ধৰণৰ খেলা যায় মানে চেফটিটো বেছি মেটাৰ নকৰে কিন্তু নগৰীয়া অঞ্চলত সকলো ধৰণৰ চেফটি মেটাৰ কৰি কিনে খেলাটো খেলা যায় কিন্তু আমি গ্ৰাম্য অঞ্চলত খেলৰ কথা ক'বলৈ গ'লে মানে গাঁৱৰ অঞ্চলত আমি খেলাৰ কথা ক'বলৈ গ'লে আমি সকলো খেলাই খেলাওঁ নগৰীয়া খেল হওঁক নগৰীয়া খেল যেনেকৈ খেলে আমি সেনেকৈয়ে খেলাওঁ কিন্তু আমি নগৰীয়া অঞ্চলত যেনেকুৱা সুবিধা পায় সেনেকুৱা সুবিধা নাপাওঁ তাৰ বাবে আমি নিজস্ব নিজস্বভাৱে খেলটো খেলোঁ মানে ধৰি লওঁক মই আপোনাক পাৰ্থক্য দুটামান কৈ দিছোঁ গাঁও অঞ্চলত আমি সেনেকুৱা সুবিধা নাপাওঁ কাৰণে আমি কোনো ধৰণৰ জোতা পৰিধান নকৰাকৈ খেলটো খেলোঁ আৰু নগৰীয়া অঞ্চলত জোতা পৰিধান কৰি খেলা খেলে আৰু গাঁও অঞ্চলত আমি বেটবোৰ নিজে তৈয়াৰ কৰি খেলোঁ আৰু নগৰীয়া অঞ্চলত সেইটো কিবা কমিটীৰ পৰাই বেট দিয়ে আৰু বা নিজেই অনলাইনত হ'লেও কিনি কেনে লয় কিন্তু আমি গাঁও অঞ্চলত সেনেকুৱা সুবিধা নাই কাৰণে আমি নিজস্বভাৱে তৈয়াৰ কৰি কিনে ক্ৰিকেটটো খেলোঁ ফাৰ্ষ্টতে মই ক্ৰিকেটৰ কথাই কৈছোঁ তাৰপিছত মই ফুটবলৰ কথা ক'ম তাৰপিছত মই বেডমিণ্টনৰ কথা ক'ম সকলো কথাই ক'ম আজি আপোনালোকক যিহেতু গ্ৰাম্য অঞ্চলত খেলৰ ইমান সুবিধা নাই বস্তুৰ সিমান সুবিধা নাই বা টেকনলজিৰ সিমান সুবিধা নাই সেইকাৰণে গ্ৰাম্য অঞ্চলত সেনেকুৱা কোনোধৰণৰ চেফটিৰ কাৰণে খেলা নাযায় চেফটিটো চাইকিনে খেলা নাযায় আৰু এতিয়া নগৰীয়া অঞ্চলত কিন্তু চেফটিটো চাই সেইকাৰণে তাত জোতা পৰিধান কৰে হেলমেট পৰিধান কৰে হেণ্ডগ্ল'ভচ পৰিধান কৰে আৰু নিয়মিতভাৱে খেলাটো খেলে আৰু আমি গাঁও অঞ্চলৰ কথা ক'বলৈ গ'লে আমি গাঁও অঞ্চলত সেনেকুৱা হেলমেট ক'তো নাপাওঁ বা কিনিবলৈ বহুত পইচা লাগে সিমানটো গাওঁ অঞ্চলত ইনকম নহয় যে আমি ইমান পৰি ইমান দামী বস্তু এটা কিনি কিনে খেল এটাৰ নামত খেদাই দিম সেইকাৰণে গাওঁ অঞ্চলত সেইবোৰ ইমান ভবা নাযায় কিন্তু নগৰীয়া অঞ্চলত যিহেতু কৰ্ম ক্ষেত্ৰত ভাল বা ভাল ভাল কৰ্মস্থান আছে কৰ্মস্থলী আছে বা ভাল কোম্পানী আছে তাত মানুহে কাম কৰে ভাল দৰমহা পায় ভাল দৰমহা পাইপিনে ভাল ইনকাম কৰে সেইকাৰণে ভাল ভাল বস্তু কিনিব পাৰে ভাল ভাল বস্তু খাব পাৰে সেইকাৰণে তাত সব বস্তু কিনিব পাৰে যেতিয়া এটা মানুহৰ পইচা থাকে তেতিয়া মানুহে সব বস্তুৱেই কিনিব পাৰে যিহেতু গাওঁ অঞ্চলত সেনেকুৱা একো সুবিধা নাই কামৰ মানুহে খেতি কৰি যি দহ বিছ টকা ইনকাম কৰে তাৰপৰাই মানুহৰ পেটটো পুহে আৰু পেটটো খাই লৈ জীৱন যাপন কৰে তেনেস্থলত কিন্তু গাওঁ অঞ্চলত যিহেতু সকলো দৰিদ্ৰ মানুহ খেতি কৰিয়েই ইনকাম খেতি কৰি ইনকাম কৰিয়েই মানুহৰ নিজৰ পৰিয়ালটো পোহ পালন কৰে সেনেকৈ ভাবিলে গাওঁ অঞ্চলত ইমান সুবিধা এটা পোৱা নাযায় যে কোনোবা এটা কমি কমিটীয়ে আমাক এইবোৰ সুবিধা দিব যে হেলমেট লাগে বেট লাগে ভাল যে জোতা পিন্ধি ক্ৰিকেট খেলিব লাগে এইবোৰ সেনেকুৱা কোনো ধৰণৰ কমিটীয়ে আমাক সহায় নকৰে সেইকাৰণে আমি নিজস্বভাৱে তৈয়াৰ কৰিকিনে হ'লেও আমি সকলোৱে সেনেকে খেলোঁ সকলো খেলেই খেলোঁ আমি ক্ৰিকেট খেলোঁ ফুটবল খেলোঁ বেটমিণ্টন খেলোঁ সকলো খেলোঁ কাবাডী খেলোঁ আৰু বহুত কিবা কিবি খেল আছে সেইবোৰো খেলোঁ এতিয়া নগৰ অঞ্চলৰ কথা ক'বলৈ গ'লে নগৰতো সকলো খেলাই খেলা যায় কিন্তু গাঁৱলীয়া অঞ্চলৰ খেলটোৰ নিয়ম নীতি অলপমান বেলেগ যিহেতু গাঁৱত গাঁৱত অলপমান পৰিবেশটো অলপমান বেলেগ সেইকাৰণে মানুহে অলপমান খেলটো অলপ বেলেগকৈ খেলে তথাপিও মই ভাবোঁ যে গাওঁ অঞ্চলৰ আৰু নগৰ অঞ্চলৰ খেলৰ কোনো সিমান এটা পাৰ্থক্য নাই পাৰ্থক্য আছে বহুত কেইটা কিন্তু সিমানো পাৰ্থক্য নাই কিন্তু যিটো ভাল খেল সেইটো সিমান এটা পাৰ্থক্য নাই পাৰ্থক্য ইমানো নাই পাৰ্থক্য আছে কিন্তু ইমানো নাই যে খেলটোৰ কোনো মিল নাই মিল গাঁৱতো মিল আছে চহৰতো মিল আছে বা নগৰতো মিল আছে মই চহৰ বুলিয়ে ক'লোঁ এতিয়া গাঁৱৰ কথা ক'বলৈ গ'লে গাঁৱত আমি নিজস্বভাৱে খেলটো খেলোঁ ধৰি লওঁক আমাৰ গাঁৱত কোনোধৰণৰ হেৰি নাথাকে যে টুৰ্ণামেণ্ট নাথাকে আমি টুৰ্ণামেণ্ট নাপাতোঁ যে আমি এইটো কৰিলে এইটো খেল খেলি ভাল ক্ৰিকেট খেলুৱৈ হ'ব পাৰিম বা সেনেকুৱা আমি সেই হিচাপত আমি খেলটো নেখেলোঁ আমি নিজৰ ইঞ্জয়মেণ্টৰ কাৰণে বা মনোৰঞ্জনৰ কাৰণে আমি খেলটো খেলোঁ কিন্তু চহৰত তেনেকুৱা নহয় চহৰত মনোৰঞ্জনৰ বাবেও খেলে কিন্তু নিজস্ব নিজৰ হবিচ হবিজ বুলি ক'লোঁ মই নিজৰ হবী যদি ক্ৰিকেট হয় তেতিয়াহ'লে সেই খেলটো নিজস্ব হিচাপে খেলা যায় মানে কোনোবা টীম হয় টীম বনাই খেলে টীম বনাই খেলে এনে কিছুমান টুৰ্ণামেণ্ট পাতে সেই টুৰ্ণামেণ্টবোৰত জইন কৰে জইন কৰিপিনে জয়লাভ কৰে জয়লাভ কৰি কিনে তাৰপিছত আৰু আগুৱাই যায় আৰু ভাল ভাল টুৰ্ণামেণ্ট খেলায় ভাল ভাল সেনেকৈ খেলি খেলি ভাল ভাল খেলি খেলি যেতিয়া টীমটো বহুত খেল জয় হ'ব বা বহুত মেডেল লাভ কৰিব তেতিয়া আগুৱাই যায় মানে টীমটো আগুৱাই যায় তেতিয়া এটা ডাঙৰ টীমৰ লগত মানে খেলিবলৈ চাঞ্চ এটা পায় কিন্তু গাঁৱৰ কথা ক'বলৈ গ'লে গাঁৱত সেনেকুৱা একো সুবিধা পোৱা নাযায় কাৰণ গাঁৱত অকল নিজৰ ইঞ্জয়মেণ্টৰ কাৰণে খেলটো খেলা যায় মানে মনোৰঞ্জনৰ কাৰণে খেলটো খেলা যায় মইও এটা ক্ৰিকেট ক্ৰিকেট খেলেই ভাল পাওঁ ক্ৰিকেট খেলি মই বহুতেই ভাল পাওঁ বেট বল মই খেলা মই বহুতেই ভাল পাওঁ মইও আগতে বহুত বেট বল খেলিছিলোঁ এতিয়া মই ব ডাঙৰ হ'লোঁ সেইকাৰণে মই বেট বল নেখেলাওঁ মোৰো সংসাৰ আছে সেইকাৰণে আৰু ইমান টাইম পোৱা নাযায় তথাপিও মই তাৰ বিষয়ে অলপমান কৈছোঁ যে মোৰ আগৰ যৌৱন কালৰ বিষয়ে কৈছোঁ মই কৈশোৰ কালৰ বিষয়ে কৈছোঁ সৰুতে মই কেনেকৈ ক্ৰিকেট খেলিছিলোঁ বা কেনেধৰণৰ খেল খেলিছিলোঁ মই তাৰ বিষয়ে অলপমান কৈছোঁ আপোনালোকক আগতে মই এইটোৱে ভাবিছিলোঁ যে নিজৰ হেলথৰ কাৰণে ক্ৰিকেটটো ভাল যিহেতু আমাৰ তাত ইমান সুবিধা নাই ইমান পইচা নাই আমি খেতি খেতি কৰি ইনকম কৰি কিনে পৰিয়ালটো পোহ পালন কৰি আছোঁ যিহেতু আমাৰ ইমান পইচা পাতি নাই সেইকাৰণে আমি এটাই ভাবোঁ যে আমি নিজৰ মনোৰঞ্জনটো নিজে বজাই ৰাখোঁ মানে ধৰি লওঁক আমাৰ নিজৰ হেলথটো নিজৰ স্বাস্থ্যটো নিজৰ স্বাস্থ্যটোৰ কথা আমি নিজেই মাথা মাৰি খেলটো খেলিবলৈ যাওঁ যে এটা মনোৰঞ্জন হ'ব বা মন মনত যেতিয়া হাঁহি আহিব তেতিয়া নিজৰ হেলথও ভাল ভাল লাগে নিজৰ মানসিকতাও মানসিকতাই যদি ভাল হয় তেতিয়াটো আৰু ভাল ধৰি লওঁক মোৰ মানসিক ধৰি লওঁক মোৰ খেলটো খেলিকিনে মানসিকভাৱে মনোৰঞ্জন এটা লাভ কৰিলোঁ বা মোৰ মনত সুখ এটা অনুভৱ হৈছে বা মনত হাঁহি উঠি গৈছে খেলটো খেলি তেতিয়াটো মোৰ এটা দেহাত এনাৰ্জেটিক ফিল আহিব ন সেইকাৰণে মোৰ সেই খেলটো খেলি বহুত ভাল লাগে ভাল লাগে আৰু আগতে ভাল লাগিছিল মানে মই ভাবোঁ যে মই নিজৰ হেলথ আৰু মানে মোৰ নিজৰ চা স্বাস্থ্য স্বাস্থ্যৰ কাৰণে মই খেলটো খেলিছিলোঁ আৰু যেতিয়া মানুহ এটা মুখৰ পৰা হাঁহি ওলায় তেতিয়া মানুহটো হেলথটো বহুত ভালে থাকে যদি মানুহ এটা সদায় হাঁহি মুখেৰে থাকে তেতিয়াহ'লে সব ফালৰ পৰাই মানুহটো মানসিকভাৱে হওঁক শাৰীৰিকভাৱে হওঁক সবফালৰ পৰা মানুহটো এনাৰ্জেটিক হৈ থাকে মানে ভালে থাকে সিমান বেমাৰ আজাৰে দেখা নিদিয়ে কিন্তু এতিয়া নগৰৰ কথা ক'বলৈ গ'লে যদি মই নগৰত বসবাস কৰিলোঁ হয় তেতিয়া মই কেনে কৰিলোঁ হয় মই আগতে এটা কথাই মাথা মাৰিলোঁ হয় যে মই ডাঙৰ হৈ কিবা এটা ভাল কাম কৰি ভাল ইনকাম কৰি মোৰ নিজৰ এটা ঘৰ বনাই ভালকৈ সংসাৰটো পোহ পালন কৰি তাৰপিছত মোৰ ল'ৰা ছোৱালীক ভালকৈ ক্ৰিকেট খেলিবৰ যি ক্ৰিকেট যি যি ভাল পায় মোৰ ল'ৰাটো ক্ৰিকেট খেলি ভাল পায় ফুটবল খেলি ভাল পায় বা বেটমিণ্টন খেলি ভাল পায় তাত মই কিন্তু চাপৰ্ট কৰিলোঁ হয় মোৰ ল'ৰাটোক কাৰণ আজিকালি খেলৰ মাধ্যমেৰে বহুত আগুৱাই যাব পাৰি যেনেকৈ টেকনলজিৰ মাধ্যমেৰে মানুহে ইমান আগুৱাই যায় আছে ঠিক তেনেদৰে আমাৰ এইবোৰ যি যিমান খেল আছে খেলৰ মাধ্যমেৰেও মানুহে বহুত আগবাঢ়ি যাব পাৰে সেইকাৰণে মই মোৰ নিজৰ ল'ৰাক যদি মই নাগৰ নগৰত বসবাস কৰিলোঁ হয় সেইবোৰত মই চাপৰ্ট কৰিলোঁ হয় যদি মোৰ ল'ৰাটো সেইবোৰ খেলি ভাল পালে হয় এতিয়া নগৰৰ কথা ছৰী এতিয়া চহ গাঁৱৰ কথা ক'বলৈ গ'লে গাঁৱত সেনেকুৱা একো সুবিধা নাই বাবে যিহেতু আমি খেতি বাতি কৰিয়েই নিজৰ পৰিয়ালটো পোহ পালন কৰোঁ টকা দহ বিছ টকা পাওঁ আমি খেতি বাতি কৰি খেতি বাতি কৰিবলৈও মানে আমি শাক বেচোঁ আলু পিঁয়াজ এনেকুৱা বহুত কিবা কানি খেতি আছে চাউল এনেকুৱা বহুত কিবা কানি খেতি আছে সেইবোৰ আমি সকলোৱে খেতি কৰোঁ কৰিকিনে আমি বজাৰত বেচিবলৈ যাওঁ বজাৰত বেছি মানুহে কিনে মানুহে কিনাৰ পিছত চহৰৰ পৰাও মানুহ আহে কিনিবলৈ কিনি কিনে আমাৰ বস্তুবোৰ খাই ভাল পায় যিহেতু আমাৰ বস্তুবোৰ হেলথি বস্তু কোনোধৰণৰ ৰাসায়নিক সাৰ দিয়া নাযায় সেইকাৰণে নগৰৰ মানুহে খাই ভাল পায় আৰু আমি গাঁৱৰ মানুহেও খাই ভাল পাওঁ সেইকাৰণে আমাৰ গাঁৱৰ মানুহবোৰৰ স্বাস্থ্যবোৰ ভাল চহৰীয়া মানুহবোৰৰ চাবচোন আপোনালোকে শকত হৈ গৈছে বেছি ফেট জাতীয় বস্তু খোৱাৰ কাৰণে শকত হৈ গৈছে মই আৰু কথাখিনি ইমান দীঘলীয়া কৰি নাথাকোঁ মই অলপ বেলেগ ফালেহে গ'লোঁ মই খেলৰ কথা কৈ আছিলোঁ ঠিক আছে মই খেলৰ কথাই কওঁ আপোনালোকক এতিয়া পাৰ্থক্য ক'বলৈ গ'লে এইটোয়েই যে চহৰত সুবিধাটো ভাল ইনকাম ভাল সেইকাৰণে চহৰৰ খেলবোৰ অলপমান বেলেগ আৰু আমাৰ গাঁৱত সিমান সুবিধা নাই ইনকাম নাই সেইকাৰণে খেলটো অলপ বেলেগ